অসমীয়া চিনেমাৰ অভিনেতা অভিনেত্ৰী বুলি ক'লে বহুতেই আছে প্ৰায়সকল অভিনেতা অভিনেত্ৰীকে মোৰ ভাল লাগে তাৰ ভিতৰত যতীন বৰা আৰু প্ৰস্তুতি পৰাশৰক মোৰ যথেষ্টখিনি তেওঁলোকৰ অভিনয়শৈলী ভাল লাগে যতীন বৰাৰ যি অভিনয় সেয়া যথেষ্ট ভাল লাগে প্ৰস্তুতি পৰাশৰকো ভাল লাগে প্ৰস্তুতি পৰাশৰ বৰ্তমান ভ্ৰাম্যমান জগতৰ এগৰাকী ভাল অভিনেত্ৰী যতীন বৰাৰ অভিনয় চাই আমি সঁচাকৈয়ে বৰ মুগ্ধ হওঁ তেওঁৰ ভাল লগা চিনেমাখন হৈছে ৰত্নাকৰ